ধেমাজি জিলাৰ বিশেষত্ব আছে ই ইয়াত বহুতো মঠ মন্দিৰ আছে বিশেষকৈ ধেমাজি গোগামুখস্থিত হনুমান মন্দিৰ আছে ইয়াত হনুমানৰ পূজা কৰা হয় হনুমানৰ লগতে ৰাম সকলো দেৱ দেৱতাৰ ইয়াত মূৰ্তি আছে তাত পূজা পাৰ্বন কৰা হয় ভক্তপ্ৰাণ ৰাইজে তালৈ গৈ পিনে তাত পূজা অৰ্চনা কৰে লগতে আমাৰ ধেমাজিৰ উল্লেখযোগ্য মন্দিৰ আছে মালিনী থান এই মালিনী থান ধেমাজিৰ ধেমাজি আৰু অৰুণাচলৰ সীমান্তৱৰ্তীত আছে ইয়াত কি হয় ওখ ষ্টেপত উঠি পিনে তালৈ যাব লাগে এখন বৰ সুন্দৰ ঠাই এই ঠাইলৈ গৈ ভক্তপ্ৰাণ ৰাইজে তাত পূজা অৰ্চনা কৰে এই মালিনী থানখনত প্ৰৱেশ কৰিবলৈ প্ৰৱেশ পত্ৰ লৈ পিনে সোমাবলগীয়া হয় ইয়াত একেবাৰে মুকলি নহয় প্ৰৱেশ পত্ৰ লৈ পিনেহে তাত প্ৰৱেশ কৰা হয় ইয়াত বহুত ধুনীয়া ধুনীয়া ঠাই আছে তাত গৈ মানুহবোৰে প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পাৰে আৰাম কৰিব পাৰে ধুনীয়া ঠাইত বহিবলৈ ধুনীয়াকৈ সকলো ব্যৱস্থা আছে ধেমাজিৰ ধুনীয়া ধুনীয়া পিকনিক ঠাই আছে যেনে বনভোজৰ ঠাই আছে যেনে আছে গেৰুকামুখ আছে গেৰুকামুখত গেৰুকামুখত পিকনিক ধুনীয়া ঠাই আছে তাত বনভোজৰ কাৰণে ভাল ভাল ঠাইত আছে বনোৱা মেলোৱা ব্যৱস্থা আছে ধুনীয়াকৈ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পাৰি সুন্দৰকৈ গাড়ী মটৰ আহা যোৱা কৰা হয় লগতে ধেমাজিৰ বহুতো ঠাই ভাল ভাল ঠাই আছে যিবিলাকত যাব পাৰে যেনে উল্লেখযোগ্য ঠাই হ'ল হাবুং এই হাবুং হ'ল আহোম ৰজাৰ দ্ৱিতীয় ৰাজধানী ইয়াতেই স্ৱৰ্গদেউ চুকাফাই দ্ৱিতীয় ৰাজধানী স্থাপন কৰিছিল বিশেষ কিছুমান অসুবিধাৰ বাবে বানপানী কিবা কিবি প্ৰাকৃতিক দূৰ্যোগৰৰ বাবে ইয়াৰ পৰা পৰৱৰ্তী সময়ত গৈছিলগৈ ইয়াতে কি হ'ল আহোম আহোমৰ নিয়ম মতে ইয়াতেই পূজা অৰ্চনা কৰা হয় ভক্তপ্ৰাণ ৰাইজ যায় ইয়াত সদায় পূজা অৰ্চনা কৰে এখন সুন্দৰ প্ৰাকৃতিক পৰিৱেশে ভৰপূৰ ঠাই ইয়াত সকলোৱে আনন্দ মনেৰে ফুৰ্তি মনেৰে থাকিব পাৰে যথেষ্ট ডাঙৰ এৰিয়া প্ৰায় তিনিশ বিঘা মাটি ইয়াত